হয় আপুনি আহিলে আমাৰ ঘৰতো থাকিব পাৰে আমি ভাল ধৰণে আপোনাক সহায় কৰিব পাৰিম তেতিয়া ভাল ধৰণে

আপুনি ঢকুৱাখানা হৈও আহিব পাৰে বা এইফালে আমাৰ ঘাট আছে সেইফালেদিও আহিব পাৰে ফেৰিত

অ ঠিক আছে কৰিব অ অ নিশ্চয় কৰিম অ অ থেংক ধন্যবাদ